মই পঢ়া এখন কিতাপৰ নাৰী চৰিত্ৰৰ লগত মোৰ জীৱনৰ কিছু সং জড়িত আছে ৰজনীকান্ত বৰদলৈয়ে লিখা মিৰি জীয়ৰী কিতাপখন উপন্যাসখন পানেই চৰিত্ৰৰ লগত মোৰ জীৱনৰ কিছু মিল থকা দেখিবলৈ পাওঁ পানেই হৈছে এজনী মিচিং সমাজৰ অতি পিছপৰা অঞ্চলৰ এজনী ছোৱালী আৰু জংকী হৈছে ঠিক তেনেদৰে ঘোণাসুঁতিৰ এজন অতি দুখীয়া পৰিয়ালৰ ল'ৰা এই পানেইৰ চৰিত্ৰটো মোৰ এইকাৰণেই ভাল লাগে যে তেওঁলোকৰ প্ৰেমখিনি যিখিনি প্ৰেম কৰি গ'ল সেইখিনি তেওঁলোকৰ স্বৰ্গীয় প্ৰেম আচলতে মৰমে কোনো জাতি কূল নিবিচাৰে মৰমে কোনো ধন টকা পইচা নিবিচাৰে মৰমে কোনো উচ্চ নীচ নিবিচাৰে ঠিক তেনেদৰেই এখন মিচিং সমাজত সেই যুৱক যুৱতীহালৰ জীৱন তেনেকুৱা ব্যতিক্ৰম নাছিলে পানেইয়ে জংকীক ইমানেই ভাল পাইছিলে যি যি নেকি তেওঁ ৰাতি বিচনাৰ পৰাও মাক দেউতাক শুই থকা অৱস্থাত পলাই গুচি গৈছিলে ইমানখিনি বাৰে কামৰ বিচাৰৰ পিছতো পানেইয়ে জংকীক বাৰে বাৰে পলাইয়েই গৈছিলে আৰু তেওঁ জংকীক মানে ত্যাগ কৰা নাছিলে দেউতাকৰ তামেদৈৰ ইমান অত্যাচাৰৰ পিছতো পানেইয়ে জংকীক হেৰি কৰা নাছিলে ইমান এজনী সহজ সৰল গাভৰু ছোৱালীয়ে ইমানেই সমাজত তেওঁ মানে অতি সৰলমনা ছোৱালী আছিলে যিটো কাৰণে তেওঁ দেউতাকৰ বাৰে বাৰে বাধা বিঘিনি অতিক্ৰম কৰিও তেওঁক জংকীক এৰা নাছিলে দুখীয়া পৰিয়ালৰ ছোৱালী হৈও তেওঁ মাতে কথাই কামে বনে ক'তো পেলাব নোৱাৰি জনজাতিবিলাক সাধাৰণতে পিছপৰা তেওঁলোকৰ সভ্যতা সদায় নদীৰ কাষতেই গঢ় লৈ উঠে নদীৰ কাষত খেতি বাতি কৰি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰে আৰু সেয়েহে জংকী নামৰ ল'ৰাটোৱেও বাঁহী বজাই খুব ভাল পায় বাঁহীৰ মাতত পেঁপাৰ মাতত পানী হেৰি হৈ যায় নৰাচিগা বিহু তেওঁলোকৰ প্ৰধান বিহু আৰু এই নৰাচিগা বিহুতেই তেওঁলোকে দুই চকুৰ মিলন হৈ ইটোৱে সিটোক ভাল পাই পেলাইছিলে আৰু সমাজৰ নেওচি তেওঁলোকৰ মৰম চেনেহ স্বৰ্গীয় প্ৰেম আছিলে আৰু এই মৰম চেনেহক তেওঁলোকে মৰ্যাদা দিছিলে ইমানখিনি মৰ্যাদা দিয়াৰ পিছতো তেওঁলোকৰ অহংকাৰী দেউতাক টামেদে তেওঁলোকক বিভিন্ন শাস্তি দি বিভিন্ন অত্যাচাৰ কৰি বাৰে কামৰ মেলত তেওঁলোকক বিচাৰকলৈ লৈ গৈছিলে তাৰপিছতো তেওঁলোকে কথা নুশুনি নেমানি বাৰে বাৰে ইজনে সিজনক চকুৰ চাৱনিৰে ভাল পাই পেলাইছিলে শেহৰ সময়ত তেওঁলোকক সমাজৰ নেওচি লাষ্টত গৈ তেওঁলোকক খালেৰে বিন্ধি নদীত উটুৱাই দিছিলে এনেকুৱা কিছুমান দৃষ্টান্তমূলক ঘটনা আমাৰ সমাজত নচলা নহয় এইবিলাক দৃষ্টান্তই উঠি অহা প্ৰজন্মটোক বিশেষকৈ আজিৰ যুগটো যান্ত্ৰিক যুগটোক ল'ৰা ছোৱালীবিলাকক তেনেকুৱা কথালৈ আঙুলিয়াই দিব পাৰি সেয়েহে মই ক'ব বিচাৰোঁ যে মিৰি জীয়ৰী চৰিত্ৰত ৰজনী লিখক ৰজনীকান্ত বৰদলৈৰ যিখন উপন্যাস সেইখনেই হ'ল তেওঁৰ জীৱনত শাঁত পেলাই যোৱা এটা ডবল মানে ইতিহাসৰ পাত লুটিয়ালে এতিয়াও দেখিবলৈ পোৱা যায় মিৰি জীয়ৰী চৰিত্ৰ আৰু এই মিৰি জীয়ৰী এইটো কাৰণেই মোৰ ভাল লাগে তেওঁলোকৰ প্ৰেমখিনি হৈছিল স্বৰ্গীয় প্ৰেম আৰু এই স্বৰ্গীয় প্ৰেমক তেওঁলোকে স্বীকৃতি দি নৈৰ বিশাল ব্ৰহ্মপুত্ৰৰ মাজত তেওঁ লুইতৰ মাজত তেওঁলোকে উটি উটি গৈ তেওঁলোকৰ এই জনমত নহ'লেও ই জনমত তেওঁলোকৰ মিলন হৈছিল সেইকাৰণেই মোৰ মিৰি জীয়ৰীখন খুব ভাল লাগে